পজিটিভ এক্সপিৰিয়েঞ্চ বুলি ক'ব গ'লে মই এষাৰ কথা আপোনালোকৰ সৈতে ক'ব বিচাৰোঁ যে এই কথাটো হৈছে আপোনাৰ আজি প্ৰায় সাত আঠ বছৰ আগৰ যেতিয়া মই ক্লাছ নাইনত পঢ়ি আছিলোঁ তেতিয়া দিনতেই দেউতাই মোক এটা মট'ৰ'লা ফোন এটা কিনি দিছে আগতে তেনেকৈ বৰ বিশেষ মোবাইলৰ ব্যৱহাৰ নাছিল আৰু প্ৰায়ভাগ মানুহে মোবাইলৰ ব্যৱহাৰ নাজানিছিলে তেতিয়াৰ দিনতটো নেটৱৰ্ক বুলিবলৈ টু জি চলিছিলে আজিৰ দিনত ফ'ৰ জি ফাইভ জি কিবা আহিছে সেই তেতিয়া দিনতেই প্ৰথম মোবাইল লৈ যিটো মোৰ ফূৰ্তি বা আনন্দ আছিল সেইটো ক'বলৈ নোৱাৰি ব্যক্ত কৰিব নোৱাৰোঁ মই সেই তেতিয়া মই মোবাইলত গান শুনি বহুত ভাল পাইছিলোঁ য'তে গ'লেও মোবাইলত গানটো লাগিবই আৰু তেতিয়াৰ দিনতে মানে গানবোৰ মেম'ৰি কাৰ্ডত ভৰাই আপোনাৰ শুনিছিলোঁ সদায় দোকানলৈ যাম দোকানত গৈ পিনে দাদাক কম দহ টকাৰ গান ভৰাই দিয়ক আৰু দহ টকাত ইমানগাল গান পাইছিলোঁ মানে শুনি পিনে খতমে নহৈছিল য'তে গ'লেও কাণত হেডফোনডাল লগাই গান শুনি শুনি যোৱা সেই দিনবোৰ আজিও মনত পৰে তেতিয়া জুবিন দাৰ গান পাপন দাৰ গান শুনিছিলোঁ লাহে লাহে যেতিয়া মেট্ৰিক পাছ কৰিলোঁ মেট্ৰিক পাছ কৰি কলেজলৈ পালোঁ তেতিয়া নতুন লগৰ শুনিলে নতুন লগৰ সৈতে ফোনত কথা পতা চিনাকি হোৱা তেনেকৈ বহুত সময় পাৰ কৰিলোঁ এনেতে কলেজত এজনী প্ৰেমিকা আছিল প্ৰেমিকাৰ সৈতে ৰাতি ফোনত কথা পতা মেছেজ শুনা

সেইবোৰে আৰু এটা মধুৰ স্মৃতি লৈ আজি মই আপোনালোকৰ আগত মোৰ পজিটিভ এক্সপিৰিয়েঞ্চ বুলি ক'ব লৈছোঁ আৰু আগৰ দিনত তেনেকৈ নেটৱৰ্কৰ স্পিডটো ইমান ভাল নাছিল যিহেতু টু জি চলিছিল ডাউনলোড এইবোৰ কৰিবলৈ বৰ সময় লাগিছিল তেনেকাতেই ভণ্টিহঁতে পৰীক্ষা পাছ কৰে তাত তেওঁলোকৰ চাৰ্টিফিকেটবোৰ এনেকেই ডাউনলোড কৰি চোৱা হয় সেইটো মোবাইলতে মই চাই দিওঁ নেটৱৰ্কটো যিহেতু বৰ স্পিড নাছিল তো সময় লাগিছিল সেই বাবেই আৰু আজিৰ দিনত যিহেতু ফাইভ জি ফ'ৰ জি আহিছে নেটৱৰ্কৰ স্পিডো বাঢ়িছে সেই দিনত স্ক্ৰিন টাচ মোবাইল বুলিবলৈ তেনে একো নাছিল মানুহে মোবাইল তেনে ইমান চিনিয়ে পোৱা নাছিল মোবাইলৰ ব্যৱহাৰো ইমান নাছিল বহুত মানুহে মোবাইল ব্যৱহাৰ কৰিবই নাজানিছিলে লাহে লাহে আজিকালি আধুনিক যুগত মোবাইলবোৰ সলনি হৈছে এতিয়া স্ক্ৰিন টাচ মোবাইল ওলাইছে নেটৱৰ্কৰ স্পিড বাঢ়িছে মানুহে মোবাইল চলাব শিকিছে আজিৰ দিনত প্ৰত্যেকজন মানুহৰ হাততেই স্ক্ৰিন টাচ মোবাইল এটা থাকেই এই চলাব জানক বা নাজানক কিন্তু মোবাইলটো স্ক্ৰিন টাচ লাগেই অন্যান্য বহু কাম আজিৰ দিনত স্ক্ৰিন টাচ মোবাইল নহ'লে নহয়েই স্কিন টাচ মোবাইলৰ অবিহনে আজিৰ যুগত একো কামেই কৰিব নোৱাৰা নিচিনা হৈছেগৈ প্ৰত্যেকটো কামৰ বাবেই মোবাইল প্ৰয়োজন হয় নেটৱৰ্কৰ স্পিড অতি প্ৰয়োজন আজিৰ দিনত পঢ়া শুনা ক্ষেত্ৰতো মোবাইল বৰ দৰকাৰ আহি পৰিছে প্ৰতিটো বস্তু আজিকালি মোবাইলতে পোৱা যায় কিবা বস্তু যদি ল'ৰা ছোৱালীয়ে বিচাৰিবলৈ টান পায় শিক্ষকহঁতে শিক্ষক শিক্ষয়িত্ৰীয়ে যদি বুজাবলৈ কষ্ট বুজোৱাত কষ্ট হয় সেই বস্তুবোৰ মোবাইলৰ জৰিয়তে নেটত বিচাৰি ভালদৰে বুজিব পৰা যায় ল'ৰা ছোৱালীবোৰে নিজৰ পঢ়া শুনাৰ বস্তুবোৰ নেটত বিচাৰি লৈ নিজৰ কামবোৰ আগবঢ়াই যাব পাৰে শিক্ষক শিক্ষয়িত্ৰীয়েও ল'ৰা ছোৱালীক পঢ়োৱাবৰ বাবে যিবোৰ বস্তু দৰকাৰ সেইবোৰ নেট নেটৰ জৰিয়তে পায় কিয়নো আজিৰ দিনত স্কুলসমূহত প্ৰজেক্ট এছাইণমেণ্ট দিয়ে যিবোৰ ল'ৰা ছোৱালীবোৰে নেটৰ পৰাই চাই মেলি লিখি দিব পাৰে আৰু তাত বহুত ভিন্ন ভিন্ন বস্তু শিকিব পোৱা যায় পৃথিৱীৰ বহুত বস্তু যিবোৰ মানুহে বুজাবলৈ টান সেইবোৰো পোৱা যায় যি যি ন'লেজ বিচাৰিছে সকলোবোৰ মোবাইলৰ যোগেদি পায় আৰু মোবাইলৰ বহুত বেয়াও অপকাৰো আছে কিয়নো যদি মোবাইলৰ নিচাটো মানুহৰ লাগে সেইটোৰ নিচিনা বেয়া নিচা একোৱেই নাই ল'ৰা ছোৱালী যদি মোবাইলৰ নিচা বেছিকৈ হয় পঢ়া শুনাত ক্ষতি হয় পঢ়া শুনাত মন নবহে ৰিজাল্ট বেয়া হয় তাৰপিছত তেওঁলোকৰ জীৱনত সেইটো এটা বহুত বেয়া প্ৰভাৱ পেলায় সেইবাবে মোবাইল বস্তুটো যিমান পাৰে সাৱধানে ব্যৱহাৰ কৰিব লাগে ইয়াৰ ভাল উপকাৰো আছে লগতে বেয়া অপকাৰো আছে আৰু সেইবাবেই মানুহে এই বস্তুটো বুজিব লাগিব যে যিকোনো বস্তু সদায় সীমিত ৰূপে ব্যৱহাৰ কৰিব লাগে ল'ৰা ছোৱালী মাক বাপেকেও ল'ৰা ছোৱালীক চকু দিব লাগে ভালদৰে তেওঁলোকে শিক্ষা দিব লাগে কেনেদৰে ব্যৱহাৰ কৰিব লাগে কিদৰে কি কামত চব ভালদৰে চকু দিব লাগে আৰু ল'ৰা ছোৱালীয়েও নিজে বুজিব লাগে যে তেওঁলোকৰ বাবে কি ভাল কি বেয়া আজিৰ যুগটোৱে তেনেকুৱা আধুনিক যুগ প্ৰত্যেকটো বস্তু আজিৰ দিনত মেচিন মেচিনৰ হৈছে মোবাইল কম্পিউটাৰ লেপটপ আদিৰে ভৰপূৰ লাহে লাহে যুগ সলনি হৈছে দিন কাল সলনি হৈছে চব আধুনিক হৈছে এয়াই মোৰ পজিটিভ এক্সপিৰিয়েঞ্চ বুলিবলৈ আছিল